হয় আমাৰ গাঁৱত মদাখাদ সাতখোলা গাঁৱত প্ৰশিক্ষণ দিয়া হৈছিলে

প্ৰথমতে কঠীয়া ধানখিনি আমি কেনেকৈ সংৰক্ষণ কৰি কেনে আমি সিঁচিব পাৰোঁ

যিমানখিনি পৰিমাণত মানে গৰু মুত লাগে সিমানখিনি তাৰপিছত আৰু উঁই মাটি

আৰু এটা প্ৰশিক্ষণ দিছিলে কাঠফুলা কাঠফুলা কেনেকৈ ধৰি লওক কৰিব লাগে কাঠফুলাটো কৰিবলে হ'লে মানে খেতি মাটি যেতিয়া আমি ধান কাটি আনো তাত এবিধ নৰা পোৱা যায় সেই নৰাবিধ কাটি আনি কেনে আনি কেনে তাৰ পৰা ঘৰত টুকুৰা টকুৰ কৰি কিনে কাটি ল'ব কৈছে কাটি লৈ কিনে তাৰপিছত পানী গৰম পানীত বইল কৰি